মই কিতাপ পঢ়া বুলি ক'লে এখন উপন্য়াসৰ কথা মোৰ মনলৈ আহে যিখন কিতাপে আমাক চিন্তাত পেলাইছিল আচলতে চিন্তাত পেলোৱাবলগীয়া এটা বিষয় কিতাপখনৰ নাম হৈছে লীলা গগৈৰ নৈ বৈ যায় এই উপন্যাসখনৰ কাহিনীৰ লগতে অসমীয়া সংস্কৃতিৰ যিবোৰ বস্তু ইমান ওতঃপ্ৰোতভাৱে জড়িত কৰি ৰাখিছে লেখকে সেই বস্তুবোৰ যিবোৰ থলুৱা বস্তু আমাৰ খেতি বাতিৰ লগত জড়িত তাঁতৰ শালৰ লগত জড়িত আৰু ইয়াৰ উপৰি আমাৰ খাদ্য শাক পাচলিৰ লগত জড়িত যিবোৰ আমাৰ থলুৱা একদম থলুৱাৰ যিবোৰ খাদ্য অতি পুৰণিকলীয়া আমি আচলতে ক'বলৈ গ'লে আমাৰ এই সমাজখনে সেই বস্তুবোৰ লাহে লাহে পাহৰি গৈছে তাৰ কৃষি সামগ্ৰী হওক বহুতে নামেই নাজানে নাঙল যুৱলি বুলি ক'লেই আচলতে বহুতে নামেই নাজানে গতিকে কৃষি সামগ্ৰী হওক বা তাঁতৰ শালৰ সামগ্ৰী এই তাঁতৰ শালটো বহুত দূৰৰ কথা একেবাৰেই নাজানে গতিকে এনেকুৱা ধৰণৰ বস্তু যিবোৰ আমাৰ সমাজৰপৰা আমাৰ সংস্কৃতিৰপৰা হেৰাই গৈ যাব ধৰিছে সেই বস্তুবোৰ সেই বস্তুবোৰ এই উপন্য়াসখনে ইমান খুঁটি নাটি সুন্দৰভাৱে বাখ্য়া কৰিছে এটা এটা বস্তু প্ৰতিটো অসমীয়া সংস্কৃতিৰ প্ৰতিটো বস্তু তাত উপস্থাপন হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব হয়তো নাইনটি নাইন পাৰচেণ্ট তাত উপস্থাপন হৈছে গতিকে এনে এখন অতি মূল্য়ৱান কিতাপে আমাক এইটোও লগতে আমাক চিন্তাত পেলাইছে যে এই উপন্য়াসখনে আমাক মনত পেলাই দিছে যে আমাৰ ইমানবোৰ সম্পত্তি আছে আমাৰ ইমানবোৰ সাংস্কৃতিক সম্পদ আছে এই সম্পদবোৰটো আমিয়ে নাম নাজানো কিন্তু পঢ়োতাৰ কিন্তু যিসকল আজি মই যদি কওঁ যিসকলে আজি অসমীয়া বিভাগত মেজৰ লৈ পঢ়ি আছে হয়তো তেওঁলোকে অধিকাংশই এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকলে লীলা গগৈৰ নৈ বৈ যায় উপন্য়াসখন পঢ়িছে কিন্তু পঢ়াৰ আগলৈকে হয়তো তেওঁলোকে সেই সংস্কৃতিৰ বস্তুখিনি নাজানে অসমীয়াত তেওঁলোকে মেজৰ লৈছে কিন্তু পঢ়াৰ আগলৈকে তেওঁলোকে সেই বস্তুবোৰ নাজানে আৰু এই উপন্য়াসখন পঢ়াৰ পিছতো তেওঁলোকে চিন্তাত পেলাইছে এই বস্তুটোতো বা আছিল কেনেকুৱা এই শাক পাচলিযোৰ আছিল কেনেকুৱা এই তাঁতৰ শালৰ সামগ্ৰীটো বা হয় কেনেকুৱা তেওঁলোকে ইয়াত বস্তুটো দেখিছে শুনিছে কিতাপখনত লেখকৰ মতে তেওঁলোকে পঢ়িছে কিন্তু সেই বস্তুটো তেওঁলোকৰ চিত্ৰপটত ভাহি উঠিছে এনেকুৱা নে তেনেকুৱা গতিকে এনেকুৱা ধৰণৰ তেওঁলোকৰ চিন্তাত পেলাইছে আৰু এই উপন্য়াসখন ইমানেই মূল্য়ৱান যে আমাৰ হেৰাই যাব ধৰা সম্পদৰাজি পুনৰ জীৱিত কৰি যেন ৰাখিব চেষ্টা কৰিছে এইটো অতি মূল্য়ৱান প্ৰতিটো অসমীয়াৰ আচলতে এই উপন্য়াসখন পঢ়িবলগীয়া এখন উপন্য়াস মোৰ মতে আৰু মই কোনোধৰণৰ পঢ়া কিতাপ পঢ়া ক্লাবত কিতাপ পঢ়া ক্লাবত মই যোগদান কৰা নাই